মই প্ৰথম চিলাই মোৰ মাৰপৰা শিকিছিলোঁ মায়ে ঘৰত বনাই থাকোঁতে আমি চাই আছিলোঁ সেইখিনিৰপৰা আমাৰ আগ্ৰহ হৈছিল মানে মোৰ বিশেষকৈ তাৰপাছত আমি স্কুলত চিলাই কৰিবলৈ ল'লোঁ লগৰ সমনীয়াৰ লগত তেতিয়াৰপৰা আৰম্ভ কৰি আজিলৈকে সেইখিনি চলি আছে মই ৰুমালত চিলাই কৰোঁ গাৰু কভাৰ চিলাওঁ ঊল গুঠোঁ চুৱেটাৰ গুঠোঁ এনেকৈ মানে আজিলৈকে মই কৰি আছোঁ সৰু সৰু ল'ৰা ছোৱালীৰ ফ্ৰক গুঠি দিওঁ শলাত টেবুলত পৰা কভাৰ চোফাৰ চেটৰ কভাৰ বতোঁ ঊলত এই এনেকৈয়ে কৰি কৰি মানে এইবিলাকৰ মাজত কেতিয়া সোমাই পৰিলোঁ নিজেই নাজানো বহুত ভাল লাগে ইণ্টাৰেষ্ট আছে এইবিলাকত এতিয়াও মই চিলাই কৰি থাকোঁ মই ছোৱালীকো ফ্ৰক গুঠি দিছোঁ কাৰোবাক ৰুমাল গাৰু কভাৰ দিবলৈ হ'লে মই নিজেই হাতেৰে চিলাই কৰি দিওঁ মই গামোচা বওঁ চেলেং কাপোৰ বওঁ চাদৰ এইখিনিও মই শালৰ যোগেদি তৈয়াৰ কৰি আছোঁ ফুল বাচোঁ তাত বিভিন্ন ধৰণৰ সামগ্ৰী মই বজাৰতো দিছোঁ হাতে গোঁঠা শলাৰে গোঁঠা কুৰছা এইখিনিয়ে গোঁঠা কোৰছাত মই টেবুলত পৰা কাপোৰ গাৰু কভাৰ সকলোখিনি কৰোঁ ঘৰলৈ কোনোবা বয়োজ্যেষ্ঠ আলহী আহিলেও তেখেতসকলক মই মোৰ হাতে দি বোৱা গামোচা মানে দিওঁ এইখিনি কৰি নিজকে ব্যস্ত ৰাখি বহুত ভাল লাগে ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই তাৰ পাছত যিকণ সময় পাওঁ সেইখিনি গোঁঠা মেলাতে ব্যস্ত হৈ থাকোঁ গুঠি থাকোঁতে মানে কিমান সময় পাৰ হৈ গৈছে নিজেই নাজানো গোঁঠা এদিনত মানে মই দুই তিনিখন শৰাই ঢাকনি গুঠোঁ এটা চোলা মানে গুঠিবলৈ আমাক চাৰি পাঁচদিন লাগে আৰু কাৰণ আমি ব্যস্ততাৰ মাজত সেইখিনি কৰি থাকোঁ